নমস্কাৰ দাদা অঁ মই পল্লৱীয়ে ক'লো মানে আপোনাৰ টেক্সীখন যে মই মাতি পঠিয়াইছিলোঁ কাৰণবশতঃ মই মানে আপোনাৰ টেক্সীখনত আহিব নোৱাৰিলোঁ মই বেলেগ এখন টেক্সী বুক কৰিলোঁ কিয়নো মোৰ এঠাইলৈ যাবলগীয়া আছিলে আৰু সেইটো কাৰণে মই বেলেগ এখন টেক্সী বুক কৰি পেলাই মই আহি গ'লো সেইটো কাৰণে মোক অনুগ্ৰহ কৰি আপুনি মোৰ একাউণ্টলৈ পইচাটো পঠিয়াই দিব পাৰিব নেকি হয় নহয় নহয় মই আপোনাৰ টেক্সীত যিহেতু অহা নাই সেইটো কাৰণেতো মোৰ পইচাটো লাগিবই ন হয় মানে মোক পইচাটো লাগিছিলে একাউণ্টলে যিহেতু মই আপোনাৰ টেক্সীত অহা নাই সেইবাবেই কৈছোঁ হয় মইটোতো কাৰণটো আপোনাক কৈছোঁৱেই মই কিয় আহিব পৰা নাই সেইটো কাৰণে অঁ আপুনি অনুগ্ৰহ কৰি মোক পইচাটো মোৰ একাউণ্টলৈ ভৰাই দিয়ক হয় ঠিক আছে ধন্যবাদ